আমাৰ গাঁৱত জল নিষ্কাশনৰ সুবিধাটো আচলতে ব্যৱস্থাটো খুবেই সুবিধাজনকেই সকলোৰে আচলতে মূলত আমাৰ মানুহৰ আমাৰ যিসকল ওচৰ চুবুৰীয়া আছে তেওঁলোকে টিউবেলেই ব্যৱহাৰ কৰে টিউ বেল আছে আৰু টিউবেলৰ লগত আজিকালি প্ৰায় সংখ্যকে মটৰৰ ব্যৱস্থা কৰি লৈছে ৰানিং ৱাটাৰৰ ব্যৱস্থাও বহুসংখ্যকে কৰি লৈছে এতিয়া আচলতে হেৰি কৰে তেওঁলোকে নিজৰ নিজৰ ঘৰৰ পানীখিনি যাবৰ কাৰণে ঘৰুৱা যিখিনি ব্যৱহাৰ কৰে পানী তেওঁলোকে নিজেই নলাৰ ব্যৱস্থা কৰি লয় নলাৰ ব্যৱস্থা কৰি কিছুসংখ্যকে নিজৰ ঘৰৰখিনি পুখুৰীত পুখুৰীত পেলাই আৰু কিছু সংখ্যকে ঘৰৰ যিসমূহ আমাৰ দুঘৰৰ মাজত যিসমূহ নলা থাকে সেই নলাসমূহলৈ তেওঁলোকে নলাৰ ব্যৱস্থা কৰি দিয়ে ঘৰৰ ভিতৰৰ পানীখিনি যাবৰ কাৰণে বা টিউবেলৰ পানীখিনি যাবৰ কাৰণে আৰু যিসমূহ নলা আছে আমাৰ বাউণ্ডেৰীত সীমাত থকা নলাবিলাক ৰাস্তাৰ কাষৰ পুখুৰীলৈ গৈছে বা আমাৰ কাষৰ কাষেৰেই চেঁচা নৈখন পাৰ হৈ গৈছে সেই চেঁচা নৈলৈও সংযোগ কৰা হৈছে যাবৰ কাৰণে আৰু যিসমূহ আচলতে পুখুৰীসমূহ আছে পুখুৰীত পানী বাৰিষা কালছোৱাটো থাকেই তেওঁলোকে মানে আমাৰ গাঁৱৰ ৰাইজে মানে নিজৰ নিজৰ পুখুৰীসমূহত মাছ পুহে বা তেনেকুৱা ধৰণৰ আৰু বহুসময়ত সেই পানীসমূহ খৰালিকালত নিজে শুকাই যায় আৰু এতিয়া আচলতে কিছুমান কাম কৰিবলগীয়া আছে তাৰ মানে কিছু সংখ্যক পানী আমাৰ এতিয়া পুখুৰীসমূহলৈ যায় পুখুৰীসমহূৰ মানে মা বিশেষকৈ সেই সময়ত মাছ পুঠি পুহা হয় সেই পুখুৰীসমূহলৈ যায় তাৰ পৰা পানী ওলাই যোৱা ব্যৱস্থাটো নাই বা আমাৰ ৰাস্তাৰ কাষৰ যিসমূহ নলা বা নৰ্দমা আছে সেইসমূহো খুব সুবিধাজনক হৈ থকা নাই তথাপিও সেইসমূহ যদি আমি উন্নত কৰিব পাৰোঁ অকণমান খান্দি ভালকৈ সীমাবিলাক যদি ঠিক কৰিব পৰা হয় বা যিখন কাষেৰে নৈ বৈ বৈ গৈছে নৈ লৈ যদি মানে ভালকৈ নলাসমূহৰ ব্যৱস্থা কৰি দিব পৰা যায় তেতিয়াহ'লে আৰু উন্নত হ'ব আৰু সেইখিনিয়েই আমি গোটেই সকলোৱে চেষ্টা কৰি আছো